মই স্কুলৰ অৱস্থাত পেইণ্টিং বুলি ক'লে কিছুমান আৰ্টৰ কথা ক'ব বিচাৰোঁ মই আৰ্ট কিছুমান শিকিছিলোঁ আমাৰ আম অমিতা কঁঠাল ফল মূল চৰাই জীৱ জন্তু এইবোৰ আমাক অকাঁবলৈ শিকাইছিলে তাৰ বাহিৰেও কিছুমান নক্সা কলচী হওক কিবা মানে এনেকুৱা টাইপৰ বস্তুবিলাক আমাক বহুত শিকাইছিলে তাৰপিছত মই যেতিয়া লাহে লাহে মানে আগুৱাই গলো আগুৱাই গ'লোঁ মই তেতিয়া দেওবাে দেওবাৰে এখন আৰ্ট স্কুলত নামভৰ্তি কৰিছিলোঁ আৰু তাৰপৰা মই বহুতো কিছুমান ছবি পেইণ্টিং কিছুমান আৰ্ট মই মানে শিকিবলৈ চেষ্টা কৰিলোঁ ধৰি লওক লেণ্ডস্কেপ আৰ্ট হওক পৰ্ট্ৰেট আৰ্ট হওক এইবিলাক আৰ্ট মই শিকিবলৈ ট্ৰাই কৰিলোঁ